হয় আমাৰ অঞ্চলত বিভিন্ন ভাষা ভাষী লোকে বসবাস কৰে হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলো ধৰণৰ মানুহ আছে আমাৰ অঞ্চলত আমাৰ অসমীয়াসকলে যেনেদৰে বিহু পাৰ্ৱন উৎসৱ এইবোৰ পাতে ঠিক সেইদৰে মুছলমানসকলে ৰমজান মাহত ৰোজা ধৰে খ্ৰীষ্টানসকলে বৰদিন পাতে সংস্কৃতিৰ বাহিৰৰ মানুহৰ সৈতে কেনেদৰে সঘনাই ভাগ বতৰা কৰে বুলি ক'লে আপোনাৰ পূজাত দুৰ্গা পূজা যেতিয়া পাতোঁ তেতিয়া আপোনাৰ হিন্দু মুছলমান বুলি কথা নাই সকলো মানুহ ওলাই যায় পূজা চাবলৈ দেৱালী ঠিক তেনেদৰে দেৱালীত আপোনাৰ সকলো মানুহে একেলগে পূজা পাতে বিহাৰীসকলে চট পূজা পাতে ঠিক সেইদৰে সকলো মানুহৰ সাংস্কৃতিক গোটটো বেলেগ বেলেগ ধৰণৰ হয় আমাৰ অঞ্চল অলপ ডাঙৰ হয় ডাঙৰ হোৱা কাৰণে বিভিন্ন অঞ্চলৰ পৰা লোক আহি এই অঞ্চলত বসবাস কৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক সেইটো বেলেগ বেলেগ হয় অসমীয়া মানুহৰ সৈতে বিহু পাৰ্বনত মুছলমান মানুহো আহি বিহু খাবলৈ আহে হিন্দু মানুহো গৈ মুছলমানৰ ঘৰত ঈদ খাব যায় সেইদৰে আপোনাৰ সঘনাই ভাগ বতৰা হৈ থাকে আৰু